কথাতে কোৱা হয় যে গছ গছনি নাথাকিলে পৃথিৱীও বাচি নাথাকিব গছ গছনি এই পৃথিৱীৰ এক অন্যতম মূল্যৱান সম্পদ যি নাথাকিলে মানুহে হয়তো কোনোদিন উশাহ নিশাহ ল'ব নোৱাৰি জীয়াই থাকিব নোৱাৰিব এই পৃথিৱীখনে হয়তো ধ্বংস হ'ব সেইকাৰণে গছ গছনি লালন পালন কৰাতো আমাৰ মানুহ হিচাপে অন্যতম দায়িত্ব বৰ্তমান বহু সময়ত দেখা যায় যে ৰাস্তা ঘাট বহলোৱা স্কুল কলেজ আদি নিৰ্মাণৰ নামত বহু ডাঙৰ ডাঙৰ গছ কাটি পেলোৱা হৈছে সেই গছবোৰ কাটি পেলোৱাৰ সলনি যদি সুন্দৰকৈ ব্যৱস্থা কৰি সেইবোৰ সংৰক্ষণ কৰিব পৰা যায় তেন্তে আমাৰ বাবে অত্যন্ত লাভদায়ক কাৰণ আমাৰ অঞ্চলটো বা ঠাইখন বা পৃথিৱীখন সুন্দৰ হৈ থাকিব বহুক্ষেত্ৰত বিভিন্ন উন্নত দেশত কিন্তু এইক্ষেত্ৰত নতুনকৈ কাম কৰাও দেখা গৈছে মই নিজে যিহেতু অসমৰ বাসিন্দা অসমত দেখিছোঁ যে বৰ্তমান নতুনকৈ ডাঙৰ ডাঙৰ ৰাস্তা ঘাট বনোৱাৰ নামত বহুত গছ গছনি কাটি পেলোৱা হৈছে কিন্তু বিভিন্ন ইউটিউব চেনেল বা অন্যান্য ক্ষেত্ৰত বা বাতৰি কাকতেই হওক বা ক'ৰবাত দেখা পাওঁ যে সেই গছ গছনিবোৰ সেই সেই ডাঙৰ ডাঙৰ সেই হেৰাই যাব ধৰা গছ গছনিবোৰ সংৰক্ষণ কৰিবৰ কাৰণে বিভিন্ন ধৰণে চৰকাৰে ব্যৱস্থা হাতত লৈছে বিশেষকৈ বাংগালুৰত এনেকুৱা বহু গছ গছনি সংৰক্ষণ কৰি ৰখা দে দেখা গৈছে আমাৰ চৰকাৰেও যদি এনেকুৱা ব্যৱস্থা হাতত লয় তেতিয়া বহুতো গছ গছনি ধ্বংস নহৈ প্ৰকৃতি ৰক্ষা হোৱাত সহায়ক হ'ব

এইখিনিতে মই ক'ব বিচাৰোঁ যে মই নিজে ব্যক্তিগতভাৱে গছ গছনি অত্যন্ত ভাল পাওঁ আৰু নিজৰ ঘৰতেই হওক বা বাহিৰতে এনে ধৰণে গছ গছনি গছ গছনি ৰুই আনন্দ পাওঁ বিশেষকৈ চেগুণ গছ তাৰপিছত ফল মূলৰ গছ গছনি পাচলিৰ গছ গছনি আদি মই নিজে ৰুওঁ বিশেষকৈ আমাৰ ঘৰত চেগুণ গছৰ এখন সৰু বাগিচা থকা বুলিয়েই ক'ব পাৰি তাৰ পাছত ধানৰ খেতিতো আছেই আৰু আনফালে আনফালে নিজে পথাৰত বিভিন্ন ধৰণে বছৰত খাব পৰাকৈ বিভিন্ন ধৰণৰ ফল মূলৰ ফল মূল নহয় শাক পাচলিৰ খেতি কৰোঁ খেতি কৰোঁ

যেনে বিলাহী ভেন্দি আদি বহু প্ৰকাৰৰ শাক পাচলি তাৰ উপৰিও তাৰোপৰি বিভিন্ন প্ৰকাৰৰ হেৰাই যাব ধৰা শাক মচন্দৰি তাৰপিছত মানিমুনি আদিও খেতি কৰি নিজৰ নিজৰ কৰিবলগীয়া কামখিনি কৰোঁ